এজন আৰ্টিষ্ট হিচাপে সন্মুখীন হ'বলগীয়া অসুবিধা কিছুমান হৈছে আমাৰ লখিমপুৰত গুৱাহাটীহেন জেগাত যেনেকৈ আৰ্টবিলাকৰ ডিমাণ্ড থাকে ইয়াত কোনো ডিমাণ্ড নাই তাত মানুহে এখন আৰ্টত বহুত দাম দি দি ক্ৰয় কৰে আমাৰ ইয়াত তেনেকৈ দাম দি ক্ৰয় কৰা মানুহো নাই ঠিক তেনেদৰে আৰ্টসমূহ প্ৰদৰ্শনী কৰিব পৰা একো সুবিধা নাই প্ৰদৰ্শনী কৰিব নোৱাৰি তেনেকৈ মানুহৰ আগত আৰ্টবিলাক উপস্থাপন কৰিব নোৱাৰি উপস্থাপন কৰিলেহে মানুহে দেখিব দুই এজনে তেনেকৈ বিক্ৰী হ'ব তেনেকুৱা একো সুবিধা নাই আৰু আমাৰ ইয়াত আৰ্টৰ পৰ্য্য়াপ্ত পৰিমাণে সঁজুলিসমূহ নাই আৰু দোকানীসকলেও আনি দিব মন নকৰে যিহেতু তেনেদৰে মানুহে এইবিলাক বিক্ৰীও নহয় যি দুই এজন আৰ্টিষ্ট আছে তেওঁলোকেহে কিনিব তেনেদৰে আনিবলৈও মন নকৰে আৰু অনলাইন অৰ্ডাৰটো এইবিলাক বিচাৰি পোৱা নাযায় তেনেদৰে কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়